উচ্চাকাংক্ষা বুলি ক'বলৈ গ'লে মই এগৰাকী সফল খেলুৱৈ হ'ব বিচাৰোঁ যাৰ বাবে মই বৰ্তমান সময়ত বিভিন্ন ধৰণৰ খেলৰ সৈতে জৰি হৈ জড়িত হৈ আছো মই দৌৰো মই চুইমিঙৰ লগতো জড়িত বা মই বিশেষভাৱে বিশেষ কিবাকিবি কৰিব বিচাৰোঁ আৰু গতিকে মই এই ক্ষেত্ৰত বিশেষভাৱে উচ্চাকাংক্ষা আছে আৰু আৰু মই বিশেষভাৱে অনুপ্ৰাণিত কৰে বৰ্তমান সময়ত দেশৰ বিভিন্ন ক্ষেত্ৰত খেল খেলত বহুতো লোক আগাবাঢ়ি গৈছে আৰু সেই লোকসকলে তেওঁলোকৰ কষ্টৰ আৰু কষ্টৰে মোক অনুপ্ৰাণিত কৰে তেওঁলোকৰ কষ্টৰ যি সফলতাৰ যি গতি সেই গতিয়ে মোক বিশেষভাৱে অনুপ্ৰাণিত কৰে গতিকে মইও বিশেষভাৱে কষ্ট কৰিব বিচাৰোঁ আৰু আগবাঢ়ি যাব বিচাৰোঁ